বৰপেটা জিলাৰ মূল বিনোদমূলক কাৰ্যকলাপ আৰু মনোৰঞ্জনৰ বিকল্পসমূহ যদি আমি চাবলৈ যাওঁ আমাৰ মনোৰঞ্জনৰ কাৰ্যকলাপসমূহৰ ভিতৰত আমাৰ উদ্যান খেলৰ সুবিধা থিয়েটাৰ সাংস্কৃতিক অনুষ্ঠান এইবোৰেই বিশেষ আমাৰ বৰপেটাৰ যদি আমি থিয়েটাৰৰ কথা কওঁ থিয়েটাৰ চাবলৈ গ'লে আমি পইচাৰে টিকেট সংগ্ৰহ কৰিব লাগে তাৰপিছত চিনেমা হলত চিনেমা যাৱাৰ সময়ত চিনেমা যিটো টিকেট সংগ্ৰহালয় থাকে তাৰপৰা আমি পইচাৰে টিকেট টিকেট সংগ্ৰহ কৰিব লাগে সেইখিনিত আমি পইচা দিব লাগিব তাৰপিছত যিবিলাক আমাৰ উদ্যান থাকে উদ্যানবিলাক সোমাওঁতে আমাৰ পইচা নালাগে মাৰথ নেশ্যনেল পাৰ্কৰ কথা যিহেতু ইয়াতে হিণ্ট দিয়া হৈছে তাত সোমাবলৈ হওঁতে আমি তাৰপৰা এটা ভিজিটিং চাৰ্জ টিকেট সংগ্ৰহ কৰিব লাগে তাৰ ভিতৰত সোমাবলৈ তাৰপিছত আমাৰ যিবিলাক সাংস্কৃতিক অনুষ্ঠান আমাৰ বৰপেটাত বিশেষকৈ সাংস্কৃতিক অনুষ্ঠানসমূহত বিনামূলীয়া তাতে প্ৰৱেশ কৰিব পাৰি তাতে কোনো ধৰণৰ পইচা কোনো ধৰণৰ পইচা দিব নালাগে বিশেষকৈ সাংস্কৃতিক অনুষ্ঠানবোৰত আমি পইচা দিব নোৱাৰে বিনমূলীয়াভাৱে মানুহে নিজৰ সাংস্কৃতিক অনুষ্ঠানবোৰ উপভোগ কৰিব পাৰে আমাৰ বৰপেটা জিলাৰ হোলি আটাইতকৈ অসমৰ ভিতৰত ডাঙৰ আটাইতকৈ অনুষ্ঠান হোলি উৎসৱ পালন কৰা হয় ইয়াৰে যিবিলাক সাংস্কৃতিক অনুষ্ঠান হয় প্ৰত্যেকটো সাংস্কৃতিক অনুষ্ঠান আমাৰ বাবে বিনামূলীয়া থাকে তাত আমি কোনো ধৰণৰ পইচা দিব দিব নালাগে কিন্তু থিয়েটাৰ বা চিনেমা হলত চিনেমা চাবলৈ যোৱা থিয়েটাৰত থিয়েটাৰ উপভোগ কৰিবলৈ আমি টিকেট কাউণ্টাৰৰপৰা টিকেট সংগ্ৰহ কৰিব লাগিব আৰু যিটো বাবদ আমি পইচা দিব আমি পইচা দিব লাগে